হেল্ল' তিনিচুকীয়া কেব এজেঞ্চী হয়নে বাৰু মই গাড়ী এখন বুক কৰিছিলোঁ কিবা এটা কাৰণবশতঃ মই যাব নোৱাৰিলোঁ তাৰ বাবে আপোনালোকে মোৰ এডভাঞ্চ দিয়া পইচাখিনি জি পে'ত ঘূৰাবনে পে' টি এমত ঘূৰাবনে নে একাউণ্ট নাম্বাৰত পঠিয়াব